ভাৰতৰ ঠাই হিচাপে খাদ্যবিলাক সলনি হয় যেনে অসমত প্ৰায় মানুহৰ ভাতটো চলে তাৰপিছতে আকৌ পঞ্জাব বা তেনেকুৱা ঠাইত ৰুটি চলে মানে মেইন খাদ্য হিচাপে আৰু সেইকাৰণে ডাইভাৰছিফাইড আৰু ভাৰতৰ খাদ্য বিভিন্ন ঠাইত বিভিন্ন আৰু ইয়াৰ উপৰিও ভাৰতৰ ভাৰত অৱশ্যে মছলাৰ কাৰণে জনাজাত মানে ইয়াৰ উৎপত্তি অৱশ্যে পৃথিৱীৰ ভিতৰত মছলা চ সকলোতকৈ আগতে ভাৰততে হেৰি কৰা হৈছিলে আৰু বনোৱা হৈছিলে এতিয়াও মানে ভাৰতত সবতকৈ বেছি উৎপাদন কৰা হয় মছলাৰে তাৰপৰা এক্সপৰ্ট কৰা হয় ভাৰতৰ পৰা বিভিন্ন দেশলৈ আৰু তাৰে ভিতৰত কিছুমান মছলা যেনে জিৰা জালুক শুকান জলকীয়া তাৰপিছত বিভিন্ন ধৰণৰ আছে এইবিলাক গৰম মছলা আছে হিং আছে ইত্যাদি আৰু নহৰু আদা এইবিলাক